মোবাইল মোবাইল এনেকুৱা এটা বৈজ্ঞানিক বস্তু মানে মোবাইল ভাল কামতো ব্যৱহাৰ কৰা হয় আৰু বেয়াও হয় মানে কিছুমান বেয়া এইকাৰণে হয় মানে এনেকৈ এটা আৰম্ভ হৈ যায় মোবাইলটো মানে সৰুৰ পৰাই ল'ৰা যেতিয়া মাকে মোবাইলটো হাতত দি দিয়ে মোবাইলটোত গেইম চেমৰ পৰা আদি কৰিতো চব মোবাইলতে পোৱা হয় ল'ৰা সেইকাৰণে তাতে বিজি হৈ যায় মাকহঁতে কাম কৰিব পাৰে ভাবে ল'ৰাটো ইয়াতে কিবাকিবি শিকক বা মই কাম কৰিব পাৰিছোঁ কিন্তু সেইটো নহয় মোবাইলটো চাওঁতে চাওঁতে ল'ৰা এনেকুৱা এটা অৱস্থা হৈ যায় ল'ৰাটো পিছত মাকে এইটো ধৰিব নোৱাৰে যে কি হৈছে ল'ৰাটো ডাক্তৰৰ ওচৰলৈ নিয়ে একো ধৰিব নোৱাৰে কিন্তু ল'ৰাটো মোবাইল চায়ে সেইটো অৱস্থা হৈ যায় খিংখিঙীয়া হৈ যায় কাকো কথা ক'বও নজনা হৈ যায় অকল মোবাইলতে ব্যস্ত হৈ যায় কিছুমান ল'ৰা ছোৱালীতো মাত কথা নুফুটাই হৈ যায় মোবাইল চাওঁতে চাওঁতে কথা ক'ব নজনা হৈ যায় অকল খেলাৰ সেইবিলাক চাওঁতে চাওঁতে মানে এনেকুৱা অৱস্থা খোজ কাঢ়িবলৈ নিশিকে কৈ কথা ক'ব নজনা হৈ যায় আৰু চকুৰ প্ৰবলেমটো হয় চকুৰ প্ৰবলেম মগজুৰ প্ৰবলেম খিংখিঙীয়া টাইপৰ হৈ যায় আৰু ডাঙৰ হৈ যোৱাৰ লগে লগে মোবাইল চাই থাকিলে তাৰ গেমৰ প্ৰতি যিমানটো হেৰি হৈ যায় পঢ়া শুনাও নষ্ট হয় আৰু তেওঁ বেয়া অৱস্থালৈও গুচি যায়গৈ মানে পঢ়া শুনাও ধ্বংস হয় চেহেৰা পাতিও বেয়া হৈ যায় সিমানেই আৰু